এই অঞ্চলৰ লোকসকলে অন্য ধৰ্মৰ লোকসকলৰ সদায় বন্ধুত্বসুলভভাৱে চায় তেওঁলোকৰ লগত একেলগে অনুষ্ঠান স্থাপন কৰে বিহু উৎসৱ আমাৰ ইয়াত পালন কৰে নামঘৰত নাম কীৰ্তন কৰিলেও একেলগে গোটেই সকলো ধৰ্মৰ লোকে লগ হৈ কৰে বা সিহঁতেও আমাৰ ঘৰত আহে আমিও যাওঁ সিহঁতৰ ঘৰত আমাৰ সিহঁতৰ লগত বন্ধুত্বসুলভ এটা হেৰি থাকে সিহঁতৰ লগতে তাৰপিছত আৰু আমি সিহঁতৰ ঘৰতো আমি খাওঁ সিহঁতেও খায় আমাৰ ঘৰত চব যিকোনো প্ৰতিষ্ঠান যিকোনো নামঘৰত হওক বিহু অনুষ্ঠান হওক বা যিকোনো পৰ্ব হওক সিহঁতে আমাৰ লগত লগ হৈ একেলগে কৰে আমিও সিহঁতৰ হ'লে যাওঁ যিকোনো ধৰ্মৰ যিকোনো ধৰ্মৰ লোকে যি অনুষ্ঠান নাপাাতক কিয় আমিও সিহঁতৰ লগত যাওঁ সিহঁতৰ লগত বন্ধুত্বসুলভ সম্পৰ্ক ৰাখোঁ তেনেকৈ আমি সিহঁতৰ লগতে কৰোঁ একেলগেই চবখিনি